মোৰ প্ৰতিভা আৰু দক্ষতা বহুতেই আছে তাৰ ভাগত মই দুটামান মোৰ ফালৰ পৰা আপোনালোকক কৈ দিছোঁ ফাষ্টতে মই বেট বল খেলি বহুতেই ভাল পাওঁ আৰু বেট বলটো মই সদাই খেলাওঁ খেলাই ভালো লাগে লগৰবোৰৰ লগত খেলে হাঁহি ফুৰ্তি মনোৰঞ্জন সদায় ভাতিবেলিকৈ আমি বেট বল খেলোঁ লগৰবোৰৰ লগত লগহৈ ভালো লাগে মনো ভাল লাগে গাও ভাল লাগে শৰীৰটো ভালে ৰাখিবলৈ মনটো ভালে ৰাখিবলৈ মই সদায় ভাতিবেলিকৈ বেট বল খেলাওঁ আৰু বহুত ঠাইতে মই জয়ী হৈছোঁ আমাৰ টীমটো বহুত ঠাইতে জয় হৈছে আৰু বিজয়ো হৈছে কিন্তু বেছিভাগ ক'বলৈ গ'লে বেছিভাগ আমি জয় হৈছোঁ আৰু দুই নম্বৰতে ক'বলৈ গ'লে মোৰ এটা মই মই ভিডিঅ' ইডিটিং কৰি ভাল পাওঁ আৰু ভইচ অভাৰ কৰি ভাল পাওঁ ফটো ইডিটিং কৰি ভাল পাওঁ আৰু বহুত আছে হেনেকুৱা ইডিটিং কৰি মই ভাল পাওঁ মোৰ নিজৰ প্ৰতিভা ক'বলৈ গ'লে মই ভিডিঅ' ইডিটিং বেছি ভালকৈ জানোঁ আৰু ফটো ইডিটিঙো জানোঁ সেইকাৰণে মই নিজা নিজাকৈ এটা চেনেলেই খুলি লৈছোঁ সেই চেনেলটোত মই সদায় ভিডিঅ' আপলোড কৰোঁ আৰু ভইচ অভাৰ কৰোঁ তাৰ পিছত ভিডিঅটো ইডিটিং কৰোঁ ইডিটিং কৰি কৰি আকৌ ৰাতিকৈ আপলোড দিওঁ হেনেকৈ হেনেকৈ কৰি থাকোঁ তাৰপাছত ৰাতি আকৌ ভাত চাত খাই ভিডিঅটো ইডিট কৰোঁ ইডিট কৰি ৰাতি এটামান বজাত মই ভিডিঅ'টো আপলোড কৰোঁ তাৰপাছত আকৌ ৰাতিপুৱা উঠি পেলাই উঠি মই চাহ তাহ খাই গা পা ধুই তাৰপাছত আকৌ ভইচ অভাৰত লাগি যাওঁ মোবাইলটোত মোৰ এটা মাইক আছে মোবাইলত মাইকটো কানেক্ট কৰি লওঁ কানেক্ট কৰি লৈ আকৌ ভইচ দিওঁ ভইচ দি গিনি স্কিনত ভইচ দিওঁ তাৰপিছত মই আকৌ মই ভিডিঅ'টো ইডিটিং কৰোঁ ৰাতিকৈ ৰাতিকৈ ইডিটিং কৰিকিনে আকৌ মই একদম ৰাতি যেতিয়া শুবলৈ হয় তেতিয়া অকৌ মই সেই ৰাতিখন ভিডিঅ'টো ইডিট কৰিকেনে ভিডিঅ'টো ইউটিউবত আপলোড কৰোঁ তাৰপিছত আকৌ ৰাতিপুৱাই মই ভিউজ চাওঁ কিমান ভিউজ হৈছে যদি ভিউজ বেছি আহিছে তেতিয়াহ'লে মনটো বহুতেই ভাল লাগে আৰু যেতিয়া ভালকৈ ইমপ্ৰ'ভ কৰিব মন যায় ভিডিঅ' ভইচ আৰু ভালকৈ যাতে বনাব পাৰোঁ হেনেকুৱা মন যায় মনটো কিবা মনোৰঞ্জন হৈ যায় হাঁহি ফুৰ্তি যেন লাগি লাগে যদি আকৌ ভিউজ কম আহে নিজকে কিবা কেনেবা লাগে যেনে জানো মই কিবা ভুলে কৰিলোঁ ক'ৰবাত কিবা ভুলে হ'ল মোৰ ভিডিঅ'টো ইডিটিং কৰাতে নহ'ল নেকি না মোৰ ভইচটোৱে ভাল নহ'ল সেইকাৰণে মানুহে মোৰ ভিডিঅ'বোৰ চাইকিনে বেয়া পাইছে যেতিয়া ভিউজ কম আহে তেতিয়া মাঠাত সেইবোৰ আহে কিন্তু যেতিয়া ভিউজ ভাল আহে তেতিয়া কিন্তু মনত বহুত সুখ পায় আৰু মোৰ নিজৰ প্ৰতিভাৰ কথা ক'বলৈ গ'লে মই ইণ্টাৰনেটৰ কথা বহুখিনিয়ে জানো ইণ্টাৰনেটত মই বহু কামে জানো ধৰি লওঁক অনলাইন কাম অনলাইন কামো বহুতেই জানো সেইবোৰ কৰি মই বহুত ভাল পাওঁ মোৰ প্ৰতিভাৰ কথা ক'বলৈ গ'লে মই ইণ্টাৰনেট বুলিয়েই ক'ব পাৰো এতিয়া মোবাইলত মই মোবাইল হওঁক কম্পিউটাৰ হওঁক যেনেকুৱা হওঁঁক মই তাত অনলাইনৰ কামবোৰ কৰি বহুত ভাল পাওঁ অনলাইনৰ কাম যেনে বহুত আছে বহুত ধৰণৰ অনলাইনৰ কাম আছে এই ক'বলৈ গ'লে আধাৰ কাৰ্ডৰ অনলাইন কৰিছিলোঁ মই পান কাৰ্ডৰ কৰিছিলোঁ ভোটাৰ আইডিৰ কৰিছিলোঁ বহুত ধৰণৰ অনলাইন কৰিছিলোঁ বহুত ধৰণৰ পথ ওলাই আছে কিমান ধৰণৰ পষ্ট ওলাই আছে চাকৰিৰ সেইবোৰ মই এপ্লাই কৰিছোঁ এপ্লাই কৰি আকৌ মই পৰীক্ষাও দিব গৈছোঁ পৰীক্ষা দি পৰীক্ষা ভাল নহ'লেও মই হাৰ মনা নাই নেক্সট আৰু ইণ্টাৰভউ দিছোঁ নেক্সট আকৌ এপ্লাই কৰিছোঁ আকৌ ইণ্টাৰভউ দিছোঁ সেনেকৈ আজিলৈ সেনেকৈ আছোঁ তাৰপিছত মই এতিয়া এটা নিজাকৈ ইউটিউব চেনেল খুলি লৈছোঁ চেনেলটো খুলিলৈ মই তাতে ভিডিঅ' আপলোড কৰি থাকোঁ সদায় আৰু কেতিয়া মনিটাইজ হয় মই গম নাপাওঁ কিন্তু মই নিজৰ ফালৰ পৰা পুৰা হাণড্ৰেদ পাৰ্চেণ্ট দিয়ে আছোঁ ভইচো মই ভালকৈ দিওঁ মোৰ মাইক আছে আৰু মই ভিডিঅ' ইডিটিঙো মই মোবাইলতে কৰোঁ যিহেতু মোৰ সেনেকুৱা কম্পিটাৰ নাই সেইকাৰণে মই মোবাইলতে ভিডিঅ' ইডিটিং কৰোঁঁ আৰু মোবাইলতে ভইচ দিয়াওঁ আৰু নিজে ভিডিঅ' ইডিট কৰোঁ নিজে বেকগ্ৰাউণ্ডবোৰ লগাওঁ নিজে ভিডিঅ' ইডিট কৰোঁ নিজে কাৰ্টুন ইনিমেচনবোৰ বনাওঁ মোৰ চেনেলটো হৈছে কাৰ্টুন এনিমেচন যিহেতু মই এনিমেচন কৰিয়েই ভাল পাওঁ সেইকাৰণে মই এনিমেচন চেনেল এটাই খুলি লৈছোঁ মই কাৰ্টুনৰ এনিমেচন বনাইকেনে ভাল পাওঁ যিহেতু মই সৰুতে বহুত ধৰণৰ কাৰ্টুন চাইছিলোঁ ছৌটা ভিম হওঁক আৰু মতো পাতলো এইবোৰ চাইছিলোঁ সেইবোৰ চাই চাই মোৰ কিবা এটা ভাল লাগিছিল সেইকাৰণে মই এতিয়া নিজাকৈ এতিয়া কাৰ্টুন এনিমেচন চেনেল খুলি লৈছোঁ আৰু মই সেই তাত কাম কৰি বহুতেই ভাল পাওঁ সেইটো মই নিজক নিজৰে এটা প্ৰতিভা প্ৰতিভা বুলি ভাবোঁ আৰু যে মই ইমান ইমান সৰু ল'ৰা